হেল্ল' লক্ষীনন্দন টুৰছ এণ্ড ট্ৰেভেলছ অঁ মই অহাটো দেওবাৰে মোৰ চাৰিজনীয়া পৰিয়ালৰ সৈতে ডিব্ৰুগড় ভ্ৰমণ কৰিব বিচাৰোঁ তাৰ বাবে মই আপোনালোকৰ ট' টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা এখন বলেৰো বা ইনোভাৰ দৰে এখন গাড়ী বুক কৰিব বিচাৰোঁ তাৰ বাবে আপোনালোকে কি কৰিব লাগিব এই কথাখিন য'তে মোক অৱগত কৰাই মই ধন্য হ'ম